সম্প্ৰতি যুৱ উশৃংখলতাৰ বাবে আমাৰ সমাজত যথেষ্ট বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ শিশু বা আজিৰ যুৱ কাইলৈ ভৱিষ্যত গতিকে এই সম্পৰ্কে এই সম্পৰ্কে যুৱ উশৃংখলতাৰ বিষয়ে আপোনাৰ স্থিতি কি বা আপুনি কি বুলি ভাবে যুৱকসকল হ'ল দেশ আৰু জাতিৰ ভৱিষ্যত যুৱকসকলেই আমাক সন্মুখৰপৰা দেশখনক জাতিটোক বা সামগ্ৰীকভাৱে গোটেই বিশ্বখনক নেতৃত্ব দিব কিন্তু সাম্প্ৰতিক সময়ত যুৱ উশৃং যুৱ উশৃংখলতাটো এক ব্যাপক সমস্যাৰূপে দেখা দিছে ইয়াৰ ভিতৰত মই প্ৰথমে উল্লেখ কৰিম যে যুৱকসকলে সাম্প্ৰতিক ড্ৰাগছ এডিক্ট অৰ্থাৎ মাদক দ্ৰব্য বা তেনেকুৱা ধৰণৰ সঘনে মাদক দ্ৰব্য সেৱন কৰাৰ সেৱন কৰি পেলাই উশৃংখলতাৰ সৃষ্টি কৰিছে সমান সমান্তৰালভাৱে আজিৰ যুৱকসকলে যি উশৃংখল যৌন জীৱন যাপন কৰিছে সিও এক ব্যাপক সমস্যাৰূপে দেখা দিছে মোৰ দৃষ্টিকোণৰপৰা গতিকে মই ভাবোঁ যুৱকসকলে যুৱকসকলে পৰিশীলিত পৰিমাৰ্জিত শালীন জীৱন যাপন কৰিবৰ কাৰণে আমি এক তেওঁলোকক আধ্যাত্মিক চিন্তাধাৰাৰে আগুৱাই নি পেলাই যুৱকসকলক আমি সঠিক দিশ দেখুৱাব লাগিব অন্যথা সমাজখনত এটা ব্যাপক বেমেজালি বা অসুবিধাৰ সৃষ্টি হ'ব